সাধাৰণতে গ্ৰামাঞ্চলৰ লোকসকলে খেল ধেমালি পতা দেখা যায় ঠিক তেনেদৰে ব'হাগ বিহু কাতি বিহু মাঘ বিহু আদি ইত্যাদি সময়ত তেওঁলোকে আমাৰ গ্ৰামাঞ্চলৰ লোকসকলে খেল ধেমালি প্ৰতিযোগিতা পতা দেখা যায় ইয়াৰদ্বাৰা সমাজৰ বিভিন্নধৰণৰ ল'ৰা ছোৱালীক লাভাৱান্বিত কৰে ঠিক তেনেদৰে কিছুমান ল'ৰা ছোৱালীক এই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হিচাপত উৎসাহজনক পুৰস্কাৰ আগবঢ়ায় ঠিক তেনেদৰে পুৰস্কাৰ পুৰস্কাৰৰ ক্ষেত্ৰত পুৰস্কাৰ পায় কিছুমান ল'ৰা ছোৱালীয়ে কিছুমান কিছুমান ল'ৰা ছোৱালীয়ে উৎসাহ পায় উৎসাহ পায় আগলৈ যোৱাত আৰু বহুত আগলৈ যোৱাত তেওঁলোকে সহায় লাভ কৰে ঠিক তেনেদৰে কিছুমান অঞ্চলত খেল ধেমালি পতা দেখা যায় যদিও ঠিক তেনেদৰে লাভৱানমূলক যদি পুৰস্কাৰ বিতৰণ কৰি দি পুৰস্কাৰ বিতৰণ কৰিলে সমাজত যিবিলাক ল'ৰা ছোৱালী থাকে তেওঁলোকে উৎসাহ পায় উৎসাহ পায় আৰু সমাজৰ গ্ৰামাঞ্চলৰ লোকসকলে খয় খেলৰ প্ৰতি বহু অধিক আকৰ্ষিত হোৱা দেখা যায় খেলৰ প্ৰতি আকৰ্ষিত হ'লে গ্ৰামাঞ্চলৰ লোকসকলৰে বহু ধৰণৰ লাভাৱান্বিত হয় ঠিক তেনেদৰে তেনেদৰে লাভান্বিত হ'লে আজিৰ আজিৰ সময়ত খেল ধেমালি এটা বহুত ধৰণৰ লাভদায়ক পৰি এই কাম হৈ পৰিছে